আমাৰ ওচৰতে হেঙালপাৰা নামৰ মানে ঠাইত ইয়াতে এজন প্ৰসিদ্ধ ধৰ্মপ্ৰাণ ব্যক্তি এই জন্মিছিলে আজি প্ৰায় এশ বছৰ আগত তেওঁৰ নাম আছিল প্ৰয়াত মোজাৰাম মহন্ত এই মোজাৰাম মহন্তৰ স্মৃতিত আঞ্চলিক ৰাইজে এটা মানে মন্দিৰ বনাইছে যাক আমি মোজাৰাম মহন্ত মানে ক্ষেত্ৰ হিচাপে আমি জানো আৰু ইয়াত চৰকাৰৰ ফালৰ পৰাও এই অনুদান এটা লৈ পাইছে তেওঁলোকে এই অনুদানটো যথেষ্ট মানে নহয় এই ইয়াত পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে ইয়াত বহুত টকাৰ প্ৰয়োজন হ'ব চৰকাৰে এই দিশত মনোনিবেশ কৰিলে এই যি আমাৰ মোজাৰাম মহন্তৰ জীৱনী বা তেওঁৰ ধৰ্মৰ যি আধ্যাত্মিকতা সেই আধ্যাত্মিকতাৰ ক্ষেত্ৰত আমি বহুত কথা জানিবলগীয়া কথা আছে তেওঁৰ জীৱন দৰ্শনৰ কথা জানিবলগীয়া আছে আমাৰ এই যদি এটা তেনেধৰণৰ সংগ্ৰাহালয় হয় তেনেহ'লে আমাৰ যিবিলাক মানে দৰ্শনাৰ্থী আহে বা আহিব তেওঁলোকে জানিব পাৰিব যে মোজাৰাম মহন্তক কেনেধৰণৰ লোক আছিল গতিকে এই মোজাৰাম মহন্তৰ বিষয়ে এইটো তেতিয়াহে মানুহে জানিব যেতিয়া নেকি চৰকাৰে মানে ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনুদান দিব ইয়াত পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব ইয়াত জিৰণি চৰা প্ৰাইভেটৰ কৰি ইয়াত দৰ্শনাৰ্থীসকলৰ বহাৰ বহা মেলাৰ ব্যৱস্থা কৰিব লাগিব আৰু তেতিয়া আমাৰ এই কেন্দ্ৰটোৱে মোজাৰাম মহন্ত ক্ষেত্ৰ নিশ্চয় মানে আগবাঢ়ি যাব ইয়াত অৱশ্যে চৰকাৰৰ সুদৃষ্টি পৰিছে এইটো এটা শুভ লক্ষণ আমাৰ পৰমানন্দ ৰাজবংশী আমাৰ বিধায়ক তেখেতে দহ লাখ টকাৰ এটা অনুদান আগবঢ়াইছে এই তেনে ধৰণৰকৈ এই পৰ্যটন ক্ষেত্ৰটো আমাৰ ওচৰতে আমি য'ত বাস কৰি আছোঁ সেই গাঁৱৰ ভিতৰতে এই কেন্দ্ৰটো পৰ্যটন ক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰিব নিশ্চয় পাৰিম ইয়াত চৰকাৰৰ কিন্তু ভূমিকা মানে থাকিব লাগিব